মই পথাৰত চাৰি পাঁচ ঘণ্টা দৈনিক কাম কৰোঁ মই কৰা কামবোৰ হৈছে পথাৰত যাৱতীয় সকলোবোৰ কাম মোৰ বনুৱাৰ লগত কৰি থাকোঁ কৃষি ক্ষেত্ৰত লা লাগি মই নিজৰ লগতে পৰিয়ালৰো উপকাৰ সাধন কৰিছোঁ লগতে মোৰ স্বাস্থ্যৰ ক্ষেত্ৰত কৃষিৰ লগত জড়িত হৈ বহুত ক্ষেত্ৰত সুফল পাইছোঁ